হেল্ল' অঁ কি কৰি আছা এই এনেই আছোঁ খেতিৰপৰা আহিলোঁ পথাৰৰপৰা হয় নেকি কি কঠীয়া লাগে এই মই হেৰিয়ে বাহাদুৰ ৰুই আছোঁ হয় নেকি এই দ'ৰটোত লাগলি এই কঠীয়া নৰবি চাপচ চাপৰ কাৰণে মই দ'ৰ কাৰণে গজেই থৈ দিছোঁ এই এতে দ'ত ৰুোৱাই নাই নহয় দ'ত ৰুলিহে তোক দিব পাৰিম আকৌ অঁ এই মোৰো সেই আছে কঠীয়া বাৰু তোক মই ৰুইফালেহে তোক দিবা পাৰিম আকৌ এইয়া হেৰি বনেই ধানৰ হেৰিখিনি আছে আৰু অঁ দ'তটোৰপা পাৰবি এই আগবাৰ আকৌ সেই হ'ল নহয় কঠীয়া ৰুলোঁ আকৌ বানপানী আহিল বানপানী মাৰি লৈ গেল এতিয়া আকৌ নতুনকৈ গজালোঁ সেইকাৰণে ৰোৱাটো দেৰি হ'ল অঁ তহঁতৰ ফালেও বানপানী হৈছিল নে অঁ পিছে এতিয়া সেই খেতি বা এইবাৰ কি হ'বয়ে আৰু অঁ কেই বিঘামান ৰুলি মাটি অঁ অঁ এই আমাৰ চাৰি বিঘা ঘৰৰ সেইখিনিয়ে ৰোলোঁ আৰু আৰু অলপমান আছে বনেইখিনি ৰুলি হ'ল আৰু তাকে হ'লে দে বাকী আছা ভালেই তই এই সেয়ে খেতিৰ কাৰণে কাৰো খবৰো ল'ব পৰা নাই দেই অঁ এই সেয়ে হ'ল আৰু এতিয়া হ'ব দেচোন বাৰু মই হেৰি কৰিম দে মানে কি কঠীয়াখিনি মই ৰুই লওঁ আগতে ৰুই লোৱাৰ পিছত যদি থাকে তোক খবৰ কৰিম দে অঁ লৈ যাবি আহি মই বেলেগক ক'বা নালগে দে পাবিয়ে দে অলপ

অঁ দে হ'ব দে ফোন কৰবি